মোৰ ঘৰত পুথিভঁৰাল নাই আমি পঢ়ি থাকোঁতে স্কুলত আছিলে স্কুলৰ পৰা পুথিভঁৰালৰ পৰা কিতাপ পত্ৰ আনি পঢ়িছিলোঁ আৰু সাধু কিতাপ এইবিলাক মানে আলোচনী চালোচনী তাৰপিছত এতিয়া মোৰ সপোনো নাই বাৰু পুথিভঁৰাল খোলাৰ